কিতাপটো পঢ়িয়েই থকা হয় তাৰ ভিতৰতে আৱেগিক কৰি তুলা বুলি ক'লে এখন কিতাপৰ নাম মনলৈ আহে আপোনাৰ ৰীতা চৌধুৰীৰৰ মায়াবৃত্ত সেইখন কিতাপ পঢ়ি মোৰ ভাল লাগিছিলে আৱেগিক হৈছিলো কিছু মুহূৰ্তত সেইখন এখন নাৰীৰ জীৱনক লৈ আছিল কিতাপ আপোনাৰ কিছুমান ক্ষেত্ৰত নিজক বিচাৰি পোৱা যায় তাত নিজৰ কিছুমান কথা তাত মিল পোৱা যায় সেইকাৰণে কিছুমান সময়ত আৱেগিক হৈছিলো কিতাপখন পঢ়ি ভাল লাগিল তেনেকুৱা আৰু বহুতো কিতাপ আছে তাৰ ভিতৰতে এইখন এখন